অ

অ কলৈ যাব অ অ ঠিক আছে বাৰু

ঠিক আছে দিয়ক অ ঠিক আছে কাইলৈ আলোচনা কৰিম আৰু

অ ঠিক আছে হয়